বিহুৰ প্ৰতি মোৰ বহুত আগ্ৰহ আছে বিহু নাচি মই অঁ সৰুৰ পৰাই ভাল পাওঁ বিহু আমাৰ গাঁৱত তেনেকৈ এটা গ্ৰুপ আছে জেং বিহু জেং বিহুৰ গ্ৰুপটোৰ নাম হৈছে জোনবাই তাত আমি চৈধ্যজনী ছোৱালীয়ে নাচোঁ ব'হাগ বিহু আহিলে বুলি ক'লে আমি চ'ত মাহ সোমাব পাই কি নাপায় আমি বিহু ৰিহাৰ্চেলত ষ্টাৰ্ট মানে শিকাটো আৰম্ভ কৰি দিওঁ বিহু সাজযোৰ মোৰ মোৰভাগৰ খুবেই প্ৰয়োজন যেনেকৈ আমি বহাগ বিহু আহিলে ৰখি থাকিব নোৱাৰোঁ বহাগ বিহুত আমি ঘৰে ঘৰে গৈ বিহু গাওঁ আচলতে বিহুত ঢোলৰ মাত পেঁপাৰ মাত কুলিৰ মাত তাল সেইবোৰ শুনি থাকিলে ৰখি থাকিব নোৱাৰি নাচো নাচো লাগি থাকে আমাৰ অসমীয়াৰ বিহুৰ সাজযোৰ আমি মেখেলা মেখেলা চাদৰ বুলি সবেই জানো তাত আমি ব্লাউজ পৰিধান কৰোঁ মেখেলা ৰিহা কাকৈ গগনা কেৰু সুতুলি কপৌফুল ঢোলবিৰি জোনবিৰি আমি পৰিধান কৰোঁ খুবেই ভাল লাগে আমাৰ পৰিধান কৰি নাচিও ভাল লাগে সাঁচতি পৰিধান কৰোঁ মই তেনেকৈ বিহু বিহু নাচোঁ লগতে মই আধুনিক নৃত্য সত্ৰীয়া নৃত্য নাচোঁ তেনেকৈ হুঁচৰিও মই নাচোঁ তেনেকৈ কলেজ উইকততো প্ৰায়ভাগ নাচি থকাই হয় কলেজত কিবা পাতিলে বা ক'ৰবাত কিবা প্ৰতিযোগিতা হ'লে তেনেকৈ আমি তেনেকৈ আমাৰ জেং বিহু গ্ৰুপটোৱে য'ত আমি নাচোগৈ তাত আমি প্ৰায়ভাগ পুৰস্কাৰো পাইছোঁ বহুতখিনি চাৰ্টিফিকেট পাইছোঁ ট্ৰফি পাইছোঁ আমাৰ আৰু এটা কথা ক'বলৈ গ'লে আমাৰ ছোৱালীখিনি বিহুৰ প্ৰতি বহুত আগ্ৰহ হয় যোনটো মাৰ জেং বিহু দল বহুত আগ্ৰহ হয় বিহুৰ আচলতে বহাগ বিহুত কুলি মাতটো শুনিলে কোনো ৰখি থাকিব নোৱাৰি কুলিৰ মাতে প্ৰকৃতি সেই গছৰ যেতিয়া পাত সলায় তাৰ বৰণে আমাক মন মুহি পেলায় আমাৰ জেং বিহুত পোন্ধৰজনী ছোৱালী আছে বিহু আমি তেনেকৈ বহুতো দূৰত প্ৰতিযোগিতা কৰিছোগৈ বহুত দূৰত আমি ডিব্ৰুগড় যাওঁ মৰাণ খোৱাং তিনিচুকীয়া যোৰহাট তেনেকৈ বহুত দূৰত যাওঁ আমি বহাগ বিহু আহিলে আচলতে কোনো ৰখি থাকিব নোৱাৰি বিহুৰ বিহু তিনি প্ৰকাৰৰ বহাগ বিহু মাঘ বিহু কাতি বিহু সঁচা কথা ক'বলৈ গ'লে আমি প্ৰায়ভাগ বহাগ বিহুতে বেছি ধেমালি কৰা হয় ধেমালিৰ এটা উৎস ফূৰ্তি বহাগ বিহুত আমাৰ তেনেকৈ কুকুৰা যুঁজো হয় বহাগ বিহুত আমি গৰুৰ গা ধুৱাওঁ জেতুকা লওঁ সেইটোৱে আমাৰ এটা ফূৰ্তি বহাগৰ বহাগ বহাগ বিহুত আমি গগনাডাল আগলি বাঁহ এটা বজোৱাটো এটা সুকীয়া মাঘৰ বিহুততো আমি সবে লগলাগি ভা ভোজ ভাত খাওঁ এটা সি এটা আনন্দৰ এটা উৎস মেজি জ্বলাওঁ পিঠা পনা বনাও খাওঁ বহাগ বিহুটো তেনেকুৱাই হয় আমাৰ বিহু বুলি ক'লে আচলতে পিঠা পনা থাকেই কাতি বিহুত তুলসী তলত আমি বন্তি প্ৰজ্বলন কৰোঁ চাকি দিওঁ পথাৰত আমি চাকি দিওঁগৈ তেনেকেই ঘৰে ঘৰে গৈ তুলসী তলত গৈ আমি প্ৰাৰ্থনা গাই আমি ঘৰৰ গৃহস্থক আশীৰ্বাদ দিওঁ